ভাৰতৰ কিছুমান গুৰুত্বপূৰ্ণ লেণ্ডমাক আৰু পৰ্যটকৰ আকৰ্ষণ হৈছে আমাৰ এতিয়া অসমতে আছে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ হিষ্টৰিকেল প্লেছ আৰু লগতে হাবুং আছে অসমত ধেমাজিত আছে চৰাইদেউ ডিষ্ট্ৰিক্টত আছে আমাৰ এ চৰাইদেউ মৈদাম এনেকৈ আৰু শিৱসাগৰত আছে শিৱদ'ল এনেকৈ বিভিন্ন আছে গুৱাহাটীত আছে কামাখ্যা মন্দিৰ আমাৰ আছে লগতে আমাৰ কাজিৰঙা আছে ৰাষ্ট্ৰীয় উদ্যান আৰু ঠিক তেনেধৰণে আকৌ হেৰিয়াত আছে এই মাজুলী আছে আমাৰ সত্ৰখন বিভিন্ন ভাৰতৰ মানুহ আহি আমাৰ সত্ৰত চায়হি বিদেশৰ মানুহো আহে লগতে দিল্লী তাজমহল এইবিলাকো আছে লগতে আমাৰ আকৌ এতিয়া ৰাম মন্দিৰ অয্যোধাৰ ৰাম মন্দিৰ এ বিভিন্ন আছে ভাল লগা ঠাই ইণ্ডিয়াখন